হয় হয় আমাৰ অট'ম'বাইল চেক্টৰ তুমি গ'ম পাইছাই মানে আমাৰতো গাড়ী বাইকৰ ডিলাৰ তুমি আগত ক'ত কাম কৰিছিলা

তোমাৰ কিমান বছৰ কৰিলা আচ্ছা এখনত এমাহ এখনত দুমাহ এখনত ছদিন আমি তোমাক আমি কি হিচাপত লওঁ তুমিয়েই কোৱা তুমি এখনত এদিন ছদিন কৰিছা এখন এমাহ এখনত দুমাহ কিয় এৰিলা নহয় বেমাৰটো গ'ম পাইছোৱেই এখনত এমাহ কৰিলা এখনত দুমাহ কৰিলা তোমাৰ তিনিবাৰে বেমাৰ হ'লনে বুজিছোঁ তোমাৰ ঘৰৰ এটেনডেন্স কিন্তু নহয় নহয় সেইটো কথা বুজিছোঁ কিন্তু তুমি ঘৰৰ ফেমিলি বাৰ্ডেনটো কৈতো আমাৰ এতিয়া বিজনেছ হয় ন এইটো এটা গ'ম পাইছোঁ আমিতো তেনেকৈ কামত ল'ব নোৱাৰোঁ নহয় আমি গোটেইখিনি বস্তু চবে চাব লাগিব হাঁ গতিকে এটা কাম কৰিবা তুমি কাইলৈ আহিবা অফিচত ইণ্টাৰভিউ দহটা বজাত পূৰা টেন তুমি পাই যাবাহি হা তাতকৈ দেৰি নকৰিবা ঠিক আছে দিয়া অ'কে